হয় মই ফুটবল খেলি ভাল পাওঁ মই এ চি বি চুপাৰ্ছ ক্লাবৰ হৈ খেলি আছোঁ ফুটবল মই এইকাৰণে ভাল পাওঁ কাৰণ ফুটবলত এটা খেলটোত প্ৰত্যেক প্লেয়াৰৰে এটা এটা বিশেষ ধৰণৰ ড্ৰেছিং আপ হওক এটা ডিচিপ্লিন আছে য'ত মানুহে চাই ভাল পায় ভাল খেলিলে ভাল পায় ইয়াৰ যোগেদি বহুখিনি আগুৱাই যাব পাৰিছোঁ আজিলৈ যি নহওক যাৰ কাৰণে মই ফুটবলটো বহুত বেছি ভাল পাওঁ আৰু ইয়াৰ যোগেদি মই বহুতো নেদেখা জেগাও আজিলৈকে দেখিছোঁ ঘূৰিছোঁ আৰু বহু ডাঙৰ ডাঙৰ এনেকুৱা চেলিব্ৰেটি ভাল মানুহো লগ পাইছোঁ সেইকাৰণে মই ফুটবলটো বহুত বেছি ভাল পাওঁ